আমাৰ গাঁৱত সাধাৰণতে দেখিছো আমি শ সৎকাৰ সম্বন্ধে মানে কিছুমানে জ্বলায় শটো জ্বলাই দিয়ে আৰু কিছুমানে মৈদান দিয়ে বা পোতে সাধাৰণতে যিবিলাক মানুহৰ মানে জ্বলাই পেলাই সৎকাৰ কৰে তেওঁলোকৰ কি হয় এই দহদিন আৰু এঘাৰ দিনতে সকামটো শেষ কৰি দিয়ে এতিয়া প্ৰথম মানে শটো যিদিনাখন মানে মানুহজন ঢুকায় তেতিয়া কি কৰা হয় শ মানে খুব সোনকালে মানে বাহিৰলৈ উলিয়াই দিয়া হয় মানে ঘৰৰ ভিতৰৰ পৰা বাহিৰলৈ আৰু যদি বোলে আগফালে যদি তুলসী গছ থাকে তুলসী তলতে মানে তুলসী তলত প্ৰথমতে নিনিয়ে তেওঁক মানে বাহিৰত উলিয়াই পেলাই তেওঁক ঘৰৰ মানুহবিলাকে ধো মাহ হালধি আদি মানে ধুৱাই মেলি তেওঁক মানে তুলসী তলৰ হেৰিয়াতে বাঁহৰ যে এখন চাঙি সা সাজি সাজি থোৱা হয় বাঁহৰ যি যি হেৰি তাতো এটা কথা আছে বাঁহৰ এডাল বাঁহতেই গোটেই চাঙিখন ওলাব লাগিব এডাল বাঁহত আৰু যিজোপা বাঁহৰপৰা কটা হয় তাতে সেইজোপা বাঁহৰে তাৰমানে সময় মানে সৎকাৰৰ পৰা আদি কৰি সকামসমূহৰ সকলো কামখিনি অনুষ্ঠানৰ কামখিনি মানে সেই জোপা বাঁহৰে কটাব লাগিব এইটো দেখি আহিছোঁ তাৰপিছতে মানে সকলো ঘৰৰ সম্পৰ্কীয় মানুহবিলাক আহি পেলাই শেষবাৰৰ কাৰণে মেধি এজন আহে তেখেতৰ আশীৰ্বাদ লৈ পেলাই দি পেলাই তেওঁক মানে শ্মশানলৈ লৈ যোৱা হয় শ্মশানত কি কৰা হয় আপোনাৰ চাৰিটা খুটা খুটাকিটা আকৌ মানে তাৰ এটা নিয়ম আছে চাৰিটা খুটা মানে আপোনাৰ গুৰিটো ওপৰলৈ হ'ব লাগিব আৰু আগটো তললৈ হ'ব লাগিব তাৰপিছত কি কৰা হয় যি এই যিডখৰ মাটিত শ্মশান দিয়া হ'ব সেইটো মানে আপোনাৰ পোতা ক্ষেত্ৰতে হওক বা জ্বলোৱা ক্ষেত্ৰতে হওক যিজনে ব্ৰত ধৰিব তেওঁ কি কয় মানে পইচা আপোনাৰ খুচুৰা পইচা কইনছ তিনিটা দি পেলাই মাটিডোখৰ কিনি লোৱা হয় মানে নিয়মমতে তাৰপিছত সেই কিনি পেলাই তেওঁ তিনি চাব কোৰ মাৰিব সেই কোৰ কোৰত যিখিনি মাটি উঠি আহে সেই মাটিখিনি তেওঁ মানে আছুতীয়াকৈ থৈ লোৱা হয় আৰু সেই কোৰ আকৌ বাওঁহাতে মাৰিব লাগিব তেওঁ বাওঁহাতে মাৰিব লাগিব ইখন হাতে তাত ধৰিব নোৱাৰিব নালটো কোৰৰ নালটো বাওঁহাতে মাৰি পেলাই তেওঁ আনি তিনি ঠাইত থোৱা হয় আৰু তেওঁ চ ঘৰৰ পৰা শ্মশানলৈ যাওঁতে খেৰৰ জুমুঠি এটা জ্বলাই লৈ যোৱা হয় সেইটো থৈ দিয়া হয় জ্বলাই পেলাই তাৰপিছত পানী এক টেকেলি আৰু কটাৰীখন লৈ যোৱা হয় জ্বলোৱা মেলোৱা পিছত কি কৰা হয় লাষ্টত সেই তিনি চপৰা মাটি প্রথমতে ত' মানে যিফালে মুখ কৰি থোৱা হয় তেওঁ একদম মূৰৰ ফালে এচপৰা মাজত বুকুত পৰাকৈ এচপৰা আৰু লাষ্টত মানে ভৰিত এচপৰা সেই তিনিচপৰা যি মাটি যে সেইখিনি তাৰমানে দি আহি পেলাই তাৰপিছত কি কৰা হয় এই যিখিনি পানী লৈ যোৱা হয় সেই পানীখিনি কটাৰীয়ে পিছলৈ মো মুখ কৰি মানে তেওঁ পিছলৈ নোচোৱাকৈ এই কটাৰীয়ে ভাঙি পেলাই পানীখিনি তাত পেলাই দিয়া হয় তাৰপিছত দি পেলাই তেওঁ মানে পিছলৈ নোচোৱাকৈ গুচি আহে তেওঁ লগত যোৱা মানুহবিলাকে সেইখিনি পানী ঢালি পেলাই তাত আৰু হেৰি কৰি দিয়া হয় বেৰি থৈ দিয়া হয় তাৰপিছত পোতা ক্ষেত্ৰত কি হয় তাতো প্ৰায় একে নিয়ম পইচা তিন তিনি টকা মানে এটকা এটকা তিনিটা লৈ পেলাই তেওঁ কি কয় মাটিডখৰ কিনিব লাগিব কিনি পেলাই তাত তেওঁ তিনিটা চাব মাৰি পেলাই তিনি চপৰা মাটি উঠাই লৈ তাৰপিছত তাতে গাঁতটো খন্দা হয় প্ৰায় পুৰুষ হ'লে এবুকু আৰু নাৰী হ'লে নাইটো লৈকে নাৰিটো তাৰমানে নাৰি সিমানখিনি দ খান্দে খান্দি পেলাই তাত মানে এই কি কয় তেওঁৰ জোখ পোৱা বিচনাখনেই কফিন কৰি পেলাই কিন্তু গজাল মাৰিব নোৱাৰে তলত এচটা চাইদত এচ দুচটা এচটা এচটাকৈ আৰু মুৰৰ ফালে এচটা এচটা দি তাৰপিছত শৱটো শুৱাই পেলাই তাৰ ওপৰত আৰু এখন তক্তা দি পেলাই ঢাকিপেলে তাত মানে সেই যিজনে ব্ৰত লয় তেওঁ প্ৰথম এই তিনিচপৰা মাটি প্ৰথমতে মূৰৰ ফালে তাৰ মাজত আৰু ভৰিত পঠানৰফালে দি পেলাই তাৰপিছত কি কয় বাকীসকল ৰাইজেও তেওঁলোকে মাটি দি পেলাই পিছত সম্পূৰ্ণ মাটিৰে ঢাকি ঢ ঢেপি তুলি তাত আপোনাৰ জেওৰাৰে বেৰি থৈ অহা হয় ইয়াৰ পিছতে তিনিদিনত তিলনি জ্বলোৱাসকলৰ তিনিদিনত তিলনি হয় তাৰপিছত দহ দিনত দহা আৰু এঘাৰ বা কিছুমানে তেৰ দিনতো কৰে আৰু কিছুমানে কিবা মাহেকলৈ মাহেকত মানে কাজ সকামখন কৰে কিন্তু পোতাসকলে কি কৰে আপোনাৰ তিনিদিনত তিলনি আৰু সেই তিলনি দিনাখনেই তেওঁলোকে কি কৰে বছৰটো কাৰণে তেওঁলোকে চলিবলৈ খাই বৈ চলি থাকিবলৈ কাৰণে কি কৰে সেইদিনাখনেই তেওঁলোকে মানে যিটো মানে আমি তেল পানী চোৱা বুলি কয় সেই নিয়মটো কৰি দিয়ে আৰু তেওঁলোকে একেবাৰে বছৰ হোৱাতহে বা নমাহ মানে শটো সম্পূৰ্ণ গেলি পচি শেষ হ'ব লাগিব তেতিয়াহে তেওঁলোকে বছৰেকীয়া সকাম পাতি পেলাই তেওঁলোক মুক্ত হয় এনেকৈয়ে গাঁৱত মানে সৎকাৰ কৰা আমি দেখিবলৈ পাইছোঁ